হেল্ল' হয় মই মই এক্সোৱেলি মানে টুৰিষ্ট মই অলপ তেজপুৰত তাৰমানে অকণমান যিবিলাক ইম্পৰ্টেণ্ট প্লে'চ আছে ধৰক টুৰিষ্টৰ কাৰণে ইয়াতে যাব পৰা মানে কেনেকুৱা কেনেকুৱা ইয়াতে তেজপুৰত কেনেকুৱা কেনেকুৱা মানে কি বুৰঞ্জী প্ৰসিদ্ধ হওক বা অন্যান্য কিবা মন্দিৰ যাতে মানে চাব পাৰো আৰু কওকচোন হয় কওক হয় হয় হয় হয় নাই নাই মই গাড়ী লৈয়ে আহিছো বাৰু কওকচোন হয় হয় প্লে'চকেইটা কওকচোন হয় হয় হয়

আচ্ছা হয় হয়

হয় হয় হয়

হয় হয় হয় হয় হয়

হয় হলেশ্বৰ মন্দিৰ দূৰ হয় দূৰ হয় নেকি অলপমান হয় হয়

অ' দুই এটা শুনিছো বাৰু নাম হয় হয় কি নাম কনকা আচ্ছা আচ্ছা হয় হয় হয় হয় হয়

কন্যাকা আচ্ছা আৰু আৰু কিবা আছে নেকি ইয়াতে কি এনে ধৰক হেৰি চেৰি কৰিব কাৰণে তাতে কিবা এখন আছে বুলি শুনিছিলো কিবা নামেৰি নে কি কিবা আছে নেকি অ' অ' তেজপুৰ তেজপুৰৰ পৰা দূৰ হয় চাগে ন অলপমান ঠিক আছে দিয়ক দিয়ক হ'ব দিয়ক বাৰু দিয়ক অহ থেংক ইউ থেংক ইউ থেংক ইউ অহ